চহৰ বা নগৰলৈ আহি ভ্ৰমণ কৰোঁতে আমি আন্তঃগাঁথনি বা পৰিবহণ সম্পৰ্কীয় প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয় বিভিন্ন ধৰণৰ সন্মুখীন হ'বলগীয়া হয় আমি যদি ক'ৰবালৈ যদি যাবলগা হয় তেতিয়া যদি এখন আমি লাইন গাড়ী লৈ ৰৈ থকা হয় তেতিয়া যদি এজন মানুহো যদি গাড়ীখনত উঠে তেতিয়া মানে গাড়ীখন নাযায় কাৰণ গাড়ীখন যেতিয়া সম্পূৰ্ণ গাড়ীখন ফুল হ'ব বা ভৰ্তি হ'ব মানুহবোৰ গোট খাব তেতিয়াহে মানে গাড়ীখন যায় তেতিয়াও আমাৰ বহুতো সন্মু সমস্যা সন্মুখীন হ'বলগীয়া হয় আৰু যিহেতু ৰাস্তা ঘাটবিলাকো বহুত ঠেক ঠোক হয় কাৰণ গাড়ী মটৰবিলাক অহা যোৱা কৰিবলৈ অলপ দিকদাৰ হয় য'তে ত'তে গাড়ীবিলাক ৰখাই থৈ দিয়ে সেইকাৰণত আমাৰ বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় আৰু ট্ৰেফিক পইণ্টবিলাক ট্ৰেফিক পইণ্টবোৰ ভাল হোৱা দেখা নাযায় সেই তেতিয়া মানে চালকবিলাকৰ অকণমান চলাব কাৰণে গাড়ী বা বাইক স্কুটি এনেকৈ চলাব কাৰণে অকণমান অসুবিধা সন্মুখীন হ'ব লগা হয় সেই কাৰণে আমাৰ বহুতো সন্মু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে